মই যিহেতু সাঁতুৰিব নিজেই নেজানো গতিকে মই বেলেগকো শিকোৱা নাই সাঁতু সাঁতুৰিবলৈ মই বেলেগক শি শিকোৱা নাই বাৰু এতিয়ালৈকে আৰু মোৰ এনেকুৱা কোনো পৰিস্থিতি অহা নাই যে মই ডুব গৈছোঁ তাত ডুব গৈছোঁ এনেকুৱা ধৰণৰ কোনো কঠিন পৰিস্থিতি এতিয়ালৈকে মোৰ জীৱনত অহা নাই আগতে যেতিয়া গাঁৱৰ ঘৰত যাওঁ তেতিয়া নৈখন ওচৰতে আছে তেতিয়া নৈত গা ধুবলৈ যাওঁ কিন্তু তেনেকুৱা কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা নাই চাগে মোৰ কাৰ মোৰ মনলৈ অহা নাই এতিয়ালৈকে যে তেনেকুৱা কিবা কঠিন পৰিস্থিতি হৈছে বুলি বাকী আৰু মই তেনেকুৱা কোনোবা ডুব যোৱা মনুহকো মই সহায় কৰি পোৱা নাই তে তেনেকুৱা আজিলৈকে মোৰ তেনেকুৱা কোনোবা এটা পৰিস্থিতি মোৰ জীৱনত ঘটি পোৱা নাই গতিকে বচ ইমানখিনিয়ে